আমাৰ অঞ্চলৰ ওচৰত বিখ্যাত কলেজ বুলি ক'বলৈ মৰিগাঁও মহাবিদ্যালয় আছে জ্ঞানপীঠ বিজ্ঞানপীঠ বিদ্যালয় আৰু বিদ্যাপীঠ মহাবিদ্যালয় আছে আৰু জি কে বি কলেজ আছে আৰু তাত পঢ়ি থকা এতিয়া বৰ্তমান নাই কোনো আগতে পঢ়িছিল মোৰ দাদা হওঁক মোৰ বা হওঁক সকলোৱে মৰিগাঁও মহাবিদ্যালয়তে পঢ়িছিল আৰু এতিয়া গুৱাহাটীলৈ গুচি আহিব লগা হোৱাত এম এ কৰিবৰ কাৰণে যিহেতু তাত এম এ কৰা নাযায় অকল বি এ বি এ লৈকে আছে সীমাৱদ্ধ ত' এম এ কৰিবৰ কাৰণে আমি গুৱাহাটীলৈ আহিব লগা হ'ল বৰ্তমানে তাত কোনো পঢ়ি থকা নাই আৰু তেওঁলোকে তেতিয়া মোৰ দাদা চাইঞ্চত আছিলে আৰু মোৰ বা আৰ্টচত আছিলে আৰু তেনেকৈ তাৰপিছত তেওঁলোকে গুচি আহিল ইয়ালৈ ইয়ালৈ গুচি অহাৰ পিছত এম এ কৰিব ল'লে এম এ কৰাৰ পিছত পি এইচ ডি কৰিলে এতিয়া আৰু তাতে যিখিনি এতি মোৰ গাঁৱৰ বহুতে তাতে পঢ়ি আছে বৰ্তমান বাৰু মোৰ গাঁৱৰ মানুহবোৰ মোৰ ল'ৰা মো গাঁৱৰ ল'ৰা ছোৱালীবিলাক সকলোৱে মৰিগাঁও মহাবিদ্যালয়তে পঢ়ে মৰিগাঁও মহাবিদ্যালয়খনৰ নাম বিশেষভাৱে ল'ব লাগিব কাৰণ তাত ভাল ৰিজাল্টৰ ক্ষেত্ৰত কিন্তু ইমান বেয়া নহয় ৰিজাল্টৰ ক্ষেত্ৰত তাতে ভালেই হয় ল'ৰা ছোৱালীবিলাক পঢ়িলে তাতে ভালকেই ৰিজাল কৰে প্ৰফেচাৰ বিলাকৰ ক্ষেত্ৰত তেওঁলোকে শিক্ষা দিক্ষা দিয়াৰ ক্ষেত্ৰত বহুতখিনি সুবিধা প্ৰদান কৰে এজন গুৰু হিচাপে তেওঁলোকে ষ্টুডেণ্টক কেনেকৈ শিক্ষা দিব লাগে সেইখিনি তেওঁলোকৰ জ্ঞান যথেষ্ট আছে তেওঁলোকে যিখিনি পঢ়াই সেইখিনি বুজি পোৱাও যায় আৰু তেওঁলোকে যিখিনি পঢ়াইছিলে সেইখিনি ময়ো তাতে পঢ়িছিলোঁ মই তাতে বুজি পাইছিলোঁ যে কেনেকৈ শিক্ষাদান কৰে কেনেকা শিক্ষাবোৰ প্ৰদান কৰে ল'ৰা ছোৱালীক কেনেকৈ বুজিব লাগে বা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কেনেকৈ কি ক'লে কেনেকৈ বুজিব বা কেনেকৈ পঢ়ালে বুজিব সেইখিনি তেওঁলোকে বুজি পায় আৰু ভাল কলেজৰ ভিতৰত মই সেই মৰিগাঁও মহাবিদ্যালয়খনৰ কথাকেই ক'ব পাৰিম কাৰণ যিহেতু জ্ঞানপীঠ বা বিদ্যাপীঠ কলেজ কেইখন পাইভেট হয় ত' চৰকাৰী কলেজ হিচাপে মৰিগাঁও মহাবিদ্যালয়ৰ নাম যথেষ্ট বিখ্যাত মৰিগাঁৱৰ ভিতৰত মৰিগাঁও অঞ্চলৰ ভিতৰত মৰিগাঁও মহাবিদ্যালয়খনেই যথেষ্ট বিখ্যাত আছে কাৰণ মৰিগাঁও মহাবিদ্যালয়ত যিখিনি সুযোগ সুবিধা পোৱা যায় সেইখিনি আন আন বেলেগ কলেজত যদিও পোৱা যায় ইমানো পোৱা নাযায় বুলি ক'ব নোৱাৰি কিন্তু তাতে যিখিনি সুবিধা পোৱা যায় সেইখিনি আন কলেজত পাব নোৱাৰি তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত যিখিনি জ্ঞান বা অৰ্হতা আছে তেওঁ তেওঁলোকে যেনেকৈ প্ৰদান কৰে সেইখিনি আনে হয়তো নোৱাৰিবও পাৰে আৰু তেওঁলোকৰ যিখিনি ল'ৰা ছোৱালী তেওঁলোকৰ কলেজৰ পৰা পাচ কৰি আহে সেইখিনি এদিন নহয় এদিন ডাঙৰ মানুহ হোৱা মই দেখিছোঁ চব ভালকৈ থিতাপি ল'ব পাৰিছে চাকৰিৰ ক্ষেত্ৰতেই হওঁক কৰ্মক্ষেত্ৰতেই হওঁক ভাল নাম অৰ্জন কৰিব পাৰিছে গতিকে কলেজৰ ভিতৰত মৰিগাঁও কলেজখন এখন বহুত ভাল বহুত বেছি ভাল কলেজ বুলি ক'ব পাৰোঁ তেওঁলোকে যিখিনি আমাক যিখিনি শিক্ষা বা জ্ঞান প্ৰদান কৰে তেওঁলোকৰ যিখিনি সুযোগ সুবিধা আমি সকলোৱে ল'ব পাৰিছোঁ তেওঁলোকে শিক্ষা বুলি ক'লে তেওঁলোকৰ যিখিনি পঢ়া শুনা বা ল'ৰা ছোৱালী বেছি ভাগেই ফাৰ্ষ্ট ডিভিজন বা ষ্টাৰ মাৰ্কচ বা ডিষ্টিংচন তেনেকৈ লৈয়ে পাচ কৰে আৰু মোৰ দাদায়ো ষ্টাৰ মাৰ্ক লৈয়ে পাচ কৰিছে তাতে পঢ়ি কেনে আৰু ময়ো ভালকেই পাচ কৰিছোঁ গতিকে মৰিগাঁও অঞ্চলৰ ভিতৰত মৰিগাঁও কলেজখন এখন ভাল কলেজ বুলি মই চিনাকি দিব খুজোঁ আৰু তাতে তেওঁলোকৰ মানে পঢ়ি কেনে পৰিয়ালৰ মোৰ পৰিয়ালৰ সকলোৱে তাতেই পঢ়িছে এ এজনী বা মোৰ জি কে বি কলেজত পঢ়িছে জি কে বি কলেজতো ইমান বেয়া বুলি ক'ব নোৱাৰি কাৰণ জি কে বি কলেজতো সেইখিনি সুবিধা আছে জি কে বি কলেজত আচলতে সংস্কৃত বিভাগটো আছে সংস্কৃত কি হয় আমাৰ পুৰণা ভাষা হয় প্ৰাচীন ভাষা হিচাপে সংস্কৃত ভাষাটো আমি শিকিব কাৰণে যিহেতু মৰিগাঁৱৰ ভিতৰত অকল সংস্কৃত বিভাগ আমি জি কে বি কলেজতে পাওঁ গতিকে জি কে বি কলেজখন সংস্কৃত বিভাগৰ ক্ষেত্ৰত জি কে বি কলেজখন এখন ভাল কলেজ বুলি ক'ব পাৰোঁ আৰু বাকী বিভাগবোৰৰ ক্ষেত্ৰত মৰিগাঁও কলেজখনেই বিখ্যাত বা মৰিগাঁও কলেজখনেই ভাল শিক্ষা দিয়াৰ ক্ষেত্ৰত কিন্তু সংস্কৃত যদি ল'ব খুজে তেতিয়াহ'লে জি কে বি কলেজখন এখন ভাল কলেজ বুলি ক'ব পাৰোঁ আৰু জি কে বি কলেজত যেতিয়া মোৰ বা পঢ়িছিলে তাই ইডুকেশ্যনত মেজৰ লৈছিলে ইডুকেশ্যন ইডুকেশ্যনত যিখিনি শিক্ষা দিয়ে সেইখিনি শিক্ষাও বহুতখিনিয়ে জ্ঞান অৰ্জন কৰিব পাৰি আৰু আচামিজৰ ক্ষেত্ৰত আচামিজ লেংগোৱেজটোৰ ক্ষেত্ৰত মৰিগাঁও কলেজত ভাল এটা প্ৰশিক্ষণ পোৱা যায় যিহেতু আচামিজ লেংগোৱেজৰ ক্ষেত্ৰত আমাৰ যিখিনি কালচাৰ যিখিনি সাজপাৰৰ ক্ষেত্ৰতো সকলোবোৰ জ্ঞান তাতে দিয়ে তাত যিখিনি মানে ফ্ৰেচাৰ্ছ পাতে তাতেও সাজপাৰৰ ক্ষেত্ৰতো আমাক যথেষ্ট জ্ঞান দিয়ে আৰু অঞ্চলৰ আমাৰ অঞ্চলৰ ওচৰত মানে গাঁওৰ ওচৰ আমাৰ যিখন গাঁও তাৰ ওচৰত বাৰু কলেজ নাই কিন্তু অলপ দূৰ হয় মৰিগাঁও কলেজ তথাপিও মৰিগাঁও অঞ্চলৰ ভিতৰত সেইখনেই এখন ভাল কলেজ আৰু তাতে বহুত দূৰৰ দূৰৰ পৰা ল'ৰা ছোৱালীও পঢ়িব আহে তাতে বহুত দূৰৰ দূৰৰ পৰা আমাৰ গাঁৱৰ পৰা আমাৰ গাঁৱৰ পৰা বিছ কিলোমিটাৰ হয় আৰু তাৰপৰাও বহুত ল'ৰা ছোৱালী পঢ়িব আহে আৰু আমাৰ গাঁৱত কিন্তু জালুকগুটি বা চৰাইবাহী মৰিগাঁও যিখিনি ভিতৰৰ অঞ্চলৰ লোক তেওঁলোকেও তাতেই পঢ়িব আহে মুঠৰ ওপৰত আমাৰ সিফালৰ যিমানবিলাক গাঁও আছে সকলোৱে মৰিগাঁও কলেজতেই মৰিগাঁও মহাবিদ্যালয়ত নাম লগাবলৈ নামভৰ্তি কৰিবলৈ আহে আৰু জি কে বি কলেজতো যথেষ্টখিনি ল'ৰা ছোৱালীয়ে পঢ়িছে কিন্তু জি কে বি কলেজৰ যিখিনি মানে যিখিনি মানে প্ৰচাৰ ভালকৈ মানে কৰিব পৰা নাই যিহেতু শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে ভাল এটা শিক্ষা ইমানকৈ ভাল শিক্ষা দিব পৰা নাই গতিকে মৰিগাঁও কলেজখন শিক্ষাৰ ক্ষেত্ৰত মৰিগাঁও কলেজখনেই সৰ্বশ্ৰেষ্ঠ বুলি ক'ব পাৰোঁ মৰিগাঁও যিখিনি ল'ৰা ছোৱালীয়ে পাচ কৰি আছে তেওঁলোকে তাতেই কিছুমানে প্ৰফেচাৰ চাকৰি পাইছে বা কিছুমানে তাতে মানে এটা ভাল এক্সপিৰেঞ্চ ল'বলৈ মানে তাতে শিক্ষকতা কৰিব কাৰণে সুবিধাও দিছে তেওঁলোকে যদি এজন ভাল ষ্টুডেণ্ট দেখে বা পঢ়াৰ ক্ষেত্ৰতে হওঁঁক বা লিখা মেলাৰ ক্ষেত্ৰতে হওঁক বা বুজোৱাৰ ক্ষেত্ৰতেই হওঁক তেওঁলোকে যদি কিবা গম পায় তেনেহ'লে তেওঁলোকে তাতেই এটা শিক্ষকতা কৰাৰ সুবিধা প্ৰদান কৰে চ' সেইটো ক্ষেত্ৰত ক'বলৈ হ'লে মৰিগাঁও কলেজখন এখন বহুতেই ভাল কলেজ বা বিখ্যাত কলেজ বুলি ক'ব পাৰি যিহেতু বহু দূৰৰ পৰা কিছুমানেতো নগাঁও পৰাও আহে বা নগাঁও তেজপুৰ এইবোৰ এইবোৰৰ পৰাও আহে মৰিগাঁও কলেজলৈকে নাম ভৰ্তি কৰিবলৈ